পূৰ্বতে থকা শিৱসাগৰ জিলাৰ অবিভক্ত চৰাইদেউ জিলা আছিল তেতিয়া নতুনকৈ গঠিত চৰাইদেউ জিলা ইয়াত আহোমসকলে ৰাজত্ব কৰিছিল আৰু আহোম স্বৰ্গদেউ চুকাফাৰে বাৰশ আঠাইছ খ্ৰীষ্টাব্দত সৌমা চৰাইদেউত তেওঁলোকে ৰাজধানী পাতিছিল আৰু এই চৰাইদেউতেই তেওঁলোকে ৰাজধানী পাতি সমগ্ৰ অসমখনক তেওঁলোকে সাত ৰাজ এক মা সাত ৰাজ সামৰি এক ৰাজ কৰিবৰ কাৰণে সেই আহোম স্বৰ্গদেউ চুকাফাই ব্যৱস্থাপনা কৰিছিল আৰু সেই সাত সেই কাৰ্য ফলপ্ৰসূ ক্ষেতসকলে ছশ বছৰ অসমত ৰাজত্ব কৰিছিল আহোমসকলৰ এই চৰাইদেউতে আপোনাৰ মৈদাম ৰজাদিনীয়া মৈদাম যথেষ্ট আছে যি মৃত্যু হৈছিল সেইসকল ৰজা আৰু সেই কবৰটোত মাটিৰে যথেষ্ট পৰিমাণে ওখ কৰি মৈদাম বনোৱা হৈছিল আৰু সেই মৈদামসমূহৰ আজিৰ তাৰিখত যদি কেনেবাকৈ খনন কাৰ্য কৰা হয় তেতিয়া যথেষ্ট ধৰণৰ সোণ ৰূপ মণি মুকুটাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আ অলংকাৰ ওলোৱা হৈছে আমি জানো যে পূৰ্বতে আমাৰ এই অসমত চৰাইদেউ জিলাতে আহি যেতিয়া আহোমে ৰাজধানী পাতিছিল এই ৰাজধানীতেই যথেষ্ট মোগলে কেইবাবাৰ আক্ৰমণ কৰি সোতৰবাৰ অসমখন আক্ৰমণ কৰিছিল এই সোতৰবাৰ মোগল আক্ৰমণ কৰাৰ সময়তেই লাচিত বৰফুকনৰ নামৰ এজন সেনাপতিয়ে তেখেতে শেষবাৰৰ বাবে যুদ্ধ কৰি মোগলক খেদাই অসমখনক বিদেশীৰ হাতৰ পৰা ৰক্ষা কৰিছিল তাৰোপৰি যে বিভিন্ন ধৰণৰ প্ৰাচীনতম বস্তু ৰজাদিনীয়া পুখুৰী ৰজাদিনীয়া দৌল ৰজাদিনীয়া মঠ মন্দিৰৰ পৰা আৰম্ভ এই চৰাইদেউ যথেষ্ট ধৰণে এক ইতিহাস ৰচনা কৰিছে সেই সম্বলসমূহে আমি গৌৰাৱান্বিত যে চৰাইদেউবাসীয়ে ৰাইজে এই মৈদামসমূহ এই ৰজাদিনীয়া পুখুৰীসমূহ আটক ধুনীয়াকৈ আজিৰ তাৰিখত ৰখা হৈছে আৰু সেই পুখুৰী দৌল মঠ মন্দিৰবিলাকৰ পৰ্যটকসকল বিভিন্ন অ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহি এ তেওঁলোকে চাব পৰাকৈ উপযুক্ত কৰি ৰাখিছে চৰাইদেউ জিলাৰ অন্তৰ্গত কচুমাৰী নামৰ এডোখৰ ঠাই আছে সেই ঠাইডোখৰতেই মোগল আৰু আহোমৰ মাজত যি কাজিয়া হৈছিল যুদ্ধ হৈছিল সেই যুদ্ধতেই বহুত আমাৰ অসমীয়া লোকক তেওঁলোকে তাত কচুকটা দিছিল আৰু আহোমেও আহোমেও সেই মোগলসকলক কচুকটা দিছিল সেইকাৰণেই ঠাইডোখৰ নাম আজিৰ তাৰিখত হ'ল তাৰোপৰি আমি আইতা ককায়ে কোৱা শুনো যে ব্ৰিটিছৰ এই চৰাইদেউতেই অসমখন চাহ খেতিৰ কাৰণে উপযুক্ত বুলি তেওঁলোকে বিবেচনা কৰি প্ৰথম চৰাইদেউতে তেওঁলোকে চাহ খেতি প্ৰস্তুত কৰিছিলে আৰু আজিৰ তাৰিখতো চৰাইদেউত যথেষ্ট ধৰণৰ কেইবাখনো চাহ বাগিচা তাত আছে চৰাইদেউ জিলাৰ অন্তৰ্গত সেই চৰাইদেউ জিলাৰ যিসমূহ চাহ বাগিচা আছে সেই চাহ বাগিচাসমূহত লক্ষ শ্ৰমিক জড়িত হৈ আছে আমি চৰাইদেউবাসীয়ে যে আগতে যিসমূহ ৰাস্তা ঘাট আছিল আজিৰ তাৰিখত সেই ৰাস্তা ঘাটসমূহ সম্পূৰ্ণ পকীকৰণ হৈছে যাতায়তৰ ব্যৱস্থা প্ৰণালী সু সু হৈছে গৰু গাড়ী পূৰ্বতে চলোৱা গৰু গাড়ী ঘোৰা গাড়ী হাতীয়ে যিসমূহ বে যাতায়তৰ ব্যৱস্থা কৰিছিল সেইসমূহ ইতিমধ্যে নাইকিয়া হৈ বিভিন্ন ধৰণৰ যান্ত্ৰিক যান্ত্ৰিকতা আহিছে আৰু সেই যান্ত্ৰিকতাই মই ভাবোঁ যে চৰাইদেউবাসী ৰাইজক যথেষ্ট ধৰণৰ উপকাৰ সাধন কৰিছে আমি চৰাইদেউত ইতিমধ্যে মৈদাম থকাৰ উপৰিও কেইবাটাও মৈদাম থকাৰ উপৰিও কেইবাটাও ৰজাদিনীয়া পুখুৰী আমাৰ চৰাইদেউত আছে গতিকে চৰাই ৰাইজে গোটেই পূৰ্বতে থাকি যোৱা বস্তুখিনি সংৰক্ষণ আৰু সংবৰ্দ্ধন কৰাৰ ক্ষেত্ৰত যথেষ্ট ধৰণৰ উঠি পৰি লাগি আজিৰ তাৰিখত আটক ধুনীয়াকৈ ৰাখিছে